হয় ডিব্ৰুগড় এ এম চি হয়নে হয় অঁ মই তিনিচুকীয়াৰ পৰা ক'লোঁ হয় হয় অঁ বাইদেউ মোৰ মানে এক্সুৱেলি অকণমান স্কিনৰ প্ৰব্লেম হৈ আছিল ছ' আপোনাৰ তাতে এ এম চিত কোনোবা ভাল মানে স্কিন ডক্টৰ হ'ব নেকি আৰু কাইলৈ জনাব নেকি যদি আছে তেখেতৰ নাম আৰু টাইম

হয় হয় হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় হয় হয় মোৰ মোৰ মানে কি হয় বাইদেউ এই ঠাণ্ডা দিনত অঁ মানে অঁ স্কিনটোত ড্ৰাইনেছটো বেছি হয় প্লাছ তাতে অকণমান মানে স্পট টাইপ আহিছে ব্লেক স্পট টাইপ আহিছে আৰু বাইদেউ কাইণ্ডলি আৰু এটা কথা মোক জনাব নেকি বেয়া নাপায় যদি মই মানে তিনিচুকীয়াৰ পৰা গৈ কেনে এ এম চি মানে কোনটো ৰ'ডত কেনেকৈ সোমালে অকণমান সুবিধা হ'ব বাৰু এ এম চিলৈকে অঁ বেয়া নাপায় যদি

হয় হয় হয় হয় হয় হয় হয় এনেই ছাৰৰ ছাৰৰ নামটো কি জনালে আপুনি সঞ্জীৱ সঞ্জীৱ দত্ত হয় অঁ ছাৰে এনেই প্ৰত্যেক দিনাখনে বহেনে নিৰ্দিষ্ট মানে বাৰ আছে অঁ আঠ বজাৰ পৰা মানে মৰ্ণনিং টাইম আঠ বজাৰ পৰা বাৰ বজালৈকে নহ্ অঁ আৰু ইভিনিং কেতিয়া বুলি ক'লে হয় হয় হয় এনেই এপইণ্টমেণ্ট ছিষ্টেম মই এনেকৈ ফোনৰ যোগেদি মানে ল'ব পাৰিম নেকি মেম আগতীয়াকৈ হয় হয় মই নিজে গ'লে বেছি সুবিধা হ'ব চাগে হয় হয় হয় হয় হয় হয় হয় মই কালি গ'লে লগ পাম নহ্ মা হয় হয় ঠিক আছে মেম কিবা জানিব থাকিলে মই আকৌ আপোনাক ফোন কৰিম বেয়া নাপায় যদি হয় হয় অঁ ঠিক আছে মেম থেংক ইউ